হেল্ল' অঁ কি কৰ্বি আছোঁ ঘুমাই তই বতৰ দেখা নাই তলে পানী ওপ্ৰে পানী

তাকেতো গাড়ী মটৰৰ কাৰণে অ'ট আইব নৰা হৈছি ভাত খাইছোঁ তাকেইতো কি কৰি আছা

কি বনাবি চিম্পুলেই বনাইছোঁ দে ভাত খালি গাতা হৈছি ছাইডৰ ফেলে

তাকেইতো বাকী খবৰ চবৰ ভাল

চাৰিওফালে পানী পানী

সেইয়াই মই ক'লো দেখোন দালি আলু ভাজা